আমাৰ অঞ্চলত উপলব্ধ কিছুমান পৰিবহণ সুবিধা হৈছে ই ৰিক্সা অ'ট' আৰু ৰাজ্যিক পৰিবহণ বাছ আৰু কিছুমান যিসকল সমৰ্থবান তেওঁলোকৰতো নিজাববীয়া গাড়ী আছেই কিন্তু এনেই সাধাৰণভাৱে উপলব্ধ হয় ৰাজ্যিক বাছসমূহ অট'সমূহ আৰু ই ৰিক্সাসমূহ এইসমূহতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰে আৰু এইসমূহ এইসমূহ বাহন আমাৰ অঞ্চলত উপলব্ধ আৰু এইবোৰ অলপ সুলভ আৰু নিৰ্ভৰযোগ্যও হয় যিহেতুকে ধেমাজিত বহুত বেছি পৰ্যটনস্থলী নাই কিন্তু যিসমূহ আছে নগৰ অঞ্চলৰ পৰা অলপ নিলগত হয় সেইবাবে অট' আৰু ই ৰিক্সাসমূহ মানুহে ভাড়ালৈ লৈ লয় আৰু সেই সমূহ লৈ সেই ঠাইসমূহলৈ যায় সেইসমূহ ঠাইত যাবৰ বাবে সেইসমূহ বাহন খুবেই নিৰ্ভৰযোগ্য আৰু আমাৰ ইয়াৰ থলুৱা মানুহে যিহেতুকে সেইসমূহ চলায় আৰু সেইসমূহ মানুহ আমাৰ সদায় চিনাকি এখন মুখ হয় সেইবাবে আমাৰ আমি খুবেই নিৰ্ভৰযোগ্য বুলি ভাবোঁ তাত কোনো ধৰণৰ ভয় বা শংকা কৰিবলগীয়া কাৰণ নাথাকে আৰু তাত সুলভো হয় বহুত বেছি পইচাও নালাগে সাধাৰণ খাতি খোৱা মানুহেও তাত অহা যোৱা কৰিব পাৰে পইচা ইমান প্ৰ লগা নহয় এটা সীমাৱদ্ধতাত পইচাটো লগা হয় আমাৰ ধেমাজিত বহুত বেছি পৰ্যটনস্থলী নাই যদিও তাৰ সমূহৰ ভিতৰত ঘুগুহা দ'ল আৰু হাবুং মালিনী থান আৰু এইসমূহৰ বিষয়ে মালিনী থানৰ বিষয়েতো পৌৰাণিক উপনিষেদসমূহত বিস্তাৰভাৱে আছেই ঘুগুহা দ'ল আমাৰ আহোমৰ এটা কীৰ্তিচিহ্ন হিচাপে জনাজাত হাবুং হাবুং মন্দিৰভাগ আমাৰ আহোমৰ দ্বিতীয় ৰাজধানী আছিলে আৰু সেইসমূহ ঠাই ঠাইলৈ বহুত বহুত দূৰৈৰ পৰ্যটকসমূহ আহা আহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ গোলাঘাট মৰিগাঁও এইসমূহ ঠাইৰ পৰা আহে আৰু সেই সমূহ মানুহে ৰাজ্যিক বাছসমূহতে অহা যোৱা কৰে নহ'লে কোনোবাই হয়তো ভাড়ালে দিন দিনযোৰা কাৰ্যসূচীৰে ভাড়াৰ বাবে লৈ আনি তাত অহা যোৱা কৰে আৰু যিসমূহে ৰাজ্যিক বাছত আহে তেওঁলোকে ই ৰিক্সা আৰু অ'ট' নগৰসমূহৰ পৰা কৰা নগৰ সমূহৰ পৰা ভাড়ালৈ লৈ আৰু সেই পৰ্যটনস্থলী সমূহলৈ যায় আৰু সেইসমূহ সেইসমূহ সমূহ নগৰ অঞ্চলত অ'ট' ৰিক্সা এইসমূহ সহজতে উপলব্ধ আৰু সুলভো হয় ইমান বেছি পইচাও নালাগে সুলভো হয় আৰু নিৰ্ভৰযোগ্য হয় আৰু নগৰসমূহৰ পৰা তালৈ যাবৰ বাবে নিৰ্ভৰযোগ্য হোৱাৰ বাবে সেইসমূহ বস্তুৱেই ভাড়ালে লৈ লয়